অঁ আপুনি মনিষা দিহিঙ্গীয়া হয় নাই বাৰু অঁ মই মানে সেই শিল্পীশিখা দিহিঙ্গীয়াই ক'লোঁ ধেমাজিৰ হয় ন অঁ মই মানে সেই আপোনালোকৰ সেইফালে অকণমান ফুৰিব যাম বুলি ভাবিছিলোঁ গতিকে থকা মেলা কেনেকুৱা হ'ব ওচৰত ক'ত থাকিব পাৰি অকণমান সবিশেষ কওকচোন মই কাইলৈই যাম বুলি ভাবিছোঁ অঁ ইয়াত দহটামান বজাত পাই যামগৈ চাগৈ অঁ বাকী আপোনালোকৰ এনেই টুৰিষ্ট প্লেচ কিবা আছেনে চাবপৰা অঁ অঁ বাকী এইকেইদিনটো আপোনালোকৰ ৱেডাৰটো ভালেই ন মানে বতৰটো ভালেই অঁ ফুৰিবপৰা অঁ অঁ অঁ ঠিক আছে তেতিয়াহ'লে মই কাইলৈ গৈ পাম আপুনি পাৰিলে সেইখিনি অকণমান চাই দিব মোক অলপমান লগত থাকি থাকি দিব দেই অঁ ঠিক আছে হ'ব দিয়ক অঁ